দিনটোত মোৰ পানীৰ বহুত প্ৰয়োজন হয় মই ৰাতিপুৱা শুই উঠিয়ে মুখ হাত ধুই কুহুমীয়া গৰম পানী অকণমান খাওঁ এগিলাছমান তাৰপিছতে দিনটোৰ কাৰণে মোৰ প্ৰায় তিনি লিটাৰ ওচৰা ওচৰি পানী খাওঁ মোক গা ধুবলৈ পানীৰ প্ৰয়োজন হয় ঘৰত যিসকল আছে বাচন বৰ্তন ধোৱাকে আৰম্ভ কৰি সেই সকলোখিনিতে পানীৰ প্ৰয়োজন ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি গাড়ীখন ধুবৰ কাৰণেও পানীৰ প্ৰয়োজন হয় তাৰপিছতে মোৰ শাক পাচলিৰ বাগিচা এখন আছে কেইজোপামান কবি গছো আছে সেইখিনিত পানী প্ৰয়োজন হয় প্ৰায় মই দুই তিনদিনৰ মূৰে মূৰে শাক পাচলিবিলাকত পানী দিওঁ আৰু পানী আমাৰ অতি প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ মোৰ কাপোৰ কানি ধোৱাৰ পৰা আৰম্ভ কৰি সকলোতে পানীৰ প্ৰয়োজন হয়